মোৰ এটা যেতিয়া বাণিজ্যিক ভৱনৰ প্ৰয়োজন হ'ব তেতিয়া মোৰ অতিকৈ প্ৰয়োজন বিদ্যুত সংযোগৰ ব্যৱস্থা আৰু এই বিদ্যুত সংযোগ ব্যৱস্থা থাকিলেহে আচলতে মই মোৰ বাণিজ্যিক ভৱনটোত মই প্ৰতিষ্ঠা কৰিব পাৰিম আৰু সেই বাণিজ্যিক ভৱনটোত যেতিয়া কাৰেণ্ট নেথাকে বা মই প্ৰথমতেই মই মালিকপক্ষৰ লগত আলোচনা কৰিব লাগিব আৰু আলোচনা কৰিবলৈ যাওঁতে কিছুমান কথা তেওঁৰ লগত আগতীয়াকৈ পাতিব লাগিব কাৰণ যিহেতু মিটাৰটো হ'ব বাণিজ্যিক মিটাৰ আমাৰ ঘৰত যিবিলাক লাগি থাকে সেই মিটাৰটোৰ লগত বাণিজ্যিক মিটাৰৰ পাৰ্থক্য আছে বিলো যথেষ্ট আহিব আৰু সেইবাবে আমি মই প্ৰথমতেই মালিকপক্ষক অৱগত কৰাম যে আপুনি যিহেতু মই আপোনাৰপৰা এই বাণিজ্যিক ভৱনটো ল'ম মোৰ ব্যৱসায় চলাবৰ বাবে আপুনি কাৰেণ্টটো আপোনাৰ নামত থাকিব নে আমি নিজেই কাৰেণ্টটো আমাৰ নামত সংযোগ কৰাব লাগিব সেই ব্যৱস্থাটো প্ৰথম আমি মালিকৰ লগত সুধিব লাগিব কাৰণ যিটো তেখেতৰ নামত যদি কাৰেণ্টটো থাকে আমি তেখেতক সেই যিটো বিল আহে তাক আমি সেই মালিকক পৰিশোধ কৰাব লাগিব আৰু যদি আমি আমাৰ নিজৰ নামত মালিকপক্ষ নহৈ আমাৰ নিজৰ নামত যি ব্যৱসায় যেতিয়া কৰিছোঁ মই মোৰ নামত যদি মই এই কাৰেণ্টৰ ব্যৱস্থাটো বিদ্যুতৰ ব্যৱস্থাটো মোৰ নামত যদি কৰা হয় তেতিয়াহ'লে মই তেখেতক দুয়োটা পক্ষৰ লগত আমি আলোচনাত বহিব লাগিব আৰু বহি তেতিয়া আমি যিটো আমাৰ তেখেতেও যিটো আমাক পৰামৰ্শ দিব বা আমি যিটো ক'ম সেই বিষয়ে আমি আলোচনা কৰি আমি বিদ্যুত বিভাগৰ যি যিগৰাকী সঞ্চালক তেখেতসকলৰ ওচৰত আমি আবেদন প্ৰক্ৰিয়াটো আৰম্ভ কৰিবগৈ মানে এখন আবেদন আমি দিম আমি যিটো সিদ্ধান্ত লৈ পেলাই যাম বা মোৰ বা মালিকপক্ষৰ তাৰ ওপৰত যিখনৰ যিজনৰ হ'ব তাৰ এইখন আবেদন যাব এই আবেদন প্ৰক্ৰিয়াটো আমি আগবঢ়াই নিবৰ বাবে আমি প্ৰথমতে আমি বিদ্যুত সংযোগ বিভাগৰ যিগৰাকী সঞ্চালক প্ৰধান থাকিব তেখেতসকলক তেখেতক আমি এই আবেদন কৰিমগৈ আবেদন লিখি পেলাই আমি জমা দিম